মই ফুৰিব দিনৰ কাৰণে মানে প্ৰায় পোন্ধৰদিনমান তাত ফুৰিবলৈ যাবলৈ ওলাইছোঁ আৰু লগত মই ভূপেন হাজৰিকাৰ আত্মজীৱনী যাযাবৰী জীৱন হোমেন বৰগোহাঞিদেৱৰ নিসংগতা সুনীল বৰগোহাঁঞিদেৱৰ দাপোনমতি

জাকেৰি নাহিকে পাম বিহুৰে বীৰিনাপাত এই কিতাপকেইখন লগত লৈ যাম বুলি ভাবিছোঁ এই কিতাপকেইখন লৈ যাব বিচৰা কাৰণটো হ'ল যাযাবৰী জীৱন ভূপেন হাজৰিকাৰ যিহেতু আত্মজীৱনী ভূপেন হাজৰিকা যাক আমি সকলোৱে ভূপেন্দা বুলি কওঁ ভূপেন্দাৰ কথা জানিবলৈ মন যোৱাটো এটা হেঁপাহ আছে কিতাপখন বহুতবাৰ পঢ়িছোঁ পঢ়িলেও পঢ়িলেও যেন ভূপেন হাজৰিকাৰ কথাবিলাক সদায় জানিবলৈ মন যায় সদায় যেন তেখেত আমাৰ মাজত জীয়াই আছে তেনেকুৱা এটা ভাৱ আহে সেইকাৰণে মই সেই কিতাপখন দীঘলীয়া যাত্ৰাত পঢ়িম বুলি লগত লৈ গৈছোঁ দ্বিতীয় কথা হ'ল নিসংগতা যিখন কিতাপ আমাৰ বিখ্যাত লেখক হোমেন বৰগোহাঞিদেৱৰ ৰচনা কিতাপখনৰ কাহিনীটো তাৰ যিটো কথা কাহিনী সেই কাহিনীটোৱে মোক বৰকৈ আকৰ্ষণ কৰে বাৰে বাৰে পঢ়িছোঁ পঢ়িও তেওঁৰ যিখিনি কথাৰ সুৰত কথাৰ চলত তেওঁ যিখিনি কথা লিখা আছে তাত সেই কথাখিনি মোৰ সঁচাকৈ বৰ প্ৰিয় সেইকাৰণে মই কিতাপখন দীঘলীয়া যাত্ৰাৰ সময়ত পুনৰবাৰ পঢ়িম বুলি লগত লৈ লৈছোঁ আৰু এখন কিতাপ দাপোনমতি চুটিগল্প চুটিগল্পৰ কিতাপ এইখনৰ লেখক হৈছে ডক্টৰ সুনিল বৰগোহাঁঞি তেখেতে তাত ভালেকেইটা গল্প সন্নিৱিষ্ট কৰিছে প্ৰতিটো গল্পই মানুহক মানুহৰ সামাজিক জীৱনৰ ওপৰত মানুহৰ বিষয়ে যিখন ছবি দাঙি ধৰিছে সেই ছবিখন সঁচাকৈয়ে মানুহক আকৰ্ষণ কৰা বিধৰ গল্পকেইটা খুব সুন্দৰ হৈছে পঢ়িলেও বাৰ বাৰ পঢ়ি থাকিবলৈ মন যায় গল্পকেইটা সেইটোৱে সেইকাৰণে মই গ লগত লৈ লৈছোঁ আৰু দ্বিতীয় কথা হ'ল জাকেৰি নাহেকেও পাওঁ এই কিতাপখন লক্ষ্মীনন্দন বৰাদেৱৰ ৰচিত এই কিতাপখনত তেখেতে আমাৰ গুৰুজনাৰ বিষয়ে ইমান সুন্দৰকৈ উপস্থাপন কৰিছে লগতে তেওঁ যিটো লিখাৰ ধৰণ ভাষা এই ভাষা শৈলী আমাক সঁচাকৈ বৰ আকৃষ্ট কৰে মই কিতাপখন পঢ়িছোঁ আৰু ভাল লাগে পঢ়ি গুৰুজনাৰ বিষয়ে আমি নজনা বহু কথা আমি জানিব পাৰোঁ তাত তেখেতক ধন্যবাদ জনাইছোঁ যে ইমান ধুনীয়া এখন কিতাপ আমাক তেওঁ অৱদান দি গৈছে তেখেতৰ অন্য কিতাপো পঢ়িছোঁ কিন্তু এই কিতাপখন মই বহু ভাল লাগে পঢ়ি বহুতেই ভাল পাওঁ সেইকাৰণে এখন লগ লৈছোঁ আৰু এটা হৈছে বিহুৰে বিৰিণা পাত কিতাপখনৰ লেখক জয়কান্ত গণ্ডিয়াদেৱ আমি অসমীয়া মানুহ হয় কিন্তু আমি বিহু সংকৰ সম্পৰ্কে কিমানে বা জানো গতিকে তেওঁ এজন বিহু বিশেষজ্ঞই আছিল তেওঁ বিহুৰ বিষয়ত বহু ৰচনা কৰি থৈ গৈছে কিতাপ বহু প্ৰণালীবদ্ধভাৱে তেওঁ বিহু সংস্কৃতিটো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিলে গতিকে মই তেওঁৰ কেইবাখনো বিহু সম্পৰ্কীয় কিতাপ পঢ়িছোঁ আৰু বিহুৰে বিৰিণা পাতখন যিসকলে বিহু সংস্কৃতিৰ লগত জড়িত তেখেতসকলৰ কাৰণে খুবেই উপযোগী মই ভাবোঁ মই বিহু নচিব জানো বা গাব জানো কথাটো তেনেকুৱা নহয় কথা হ'ল আমি আমাৰ নিজৰ সংস্কৃতিটোৰ প্ৰতি বিহু বিহুৰ বিভিন্ন দিশ সম্বন্ধে যদি আমি জানিবলৈ বিচাৰোঁ তেতিয়াহ'লে গন্ধীয়াদেৱৰ এই কিতাপখন বা তেওঁৰ কেইবাখনো কিতাপ আছে মই পঢ়িছোঁ এইখিনি অধ্যয়ন কৰিব লাগে তেতিয়াহ'লে উঠি অহা প্ৰজন্মই আমাৰ বিহু সংস্কৃতি সম্বন্ধে বহু কথা জানিব পাৰিব আৰু বিহুটোক সঁচা অৰ্থত বিহু কৰি জীয়াই ৰাখিব পাৰিব ধন্যবাদ